ভাৰতীয় মিডিয়া হাউচবোৰ আচলতে এইসকলে যিবোৰ আমাক বিভিন্ন সময়ত বাতৰি দিয়ে এই বাতৰিবোৰ সকলো সময়তে প্ৰাসংগিক আৰু সঠিক তথ্য তেখেতসকলে দেখুৱাই বুলি মই নেভাবোঁ বহু সময়ত তেখেতসকলে কিছুসংখ্যক অতিৰঞ্জিত বাতৰি দেখুৱায় আৰু অতিৰঞ্জিত বাতৰিবোৰ তাৰপিছত কিছু কিছু অন্য চেনেলে আকৌ এটা চেনেলে দেখুওৱা এটা মিডিয়া হাউচে দেখুওৱা অতিৰঞ্জিত বাতৰিটো অন্য এটা চেনেলে যেতিয়া আপোনাৰ ফেক চেক কৰে ফেক চেক কৰাৰ লগে লগে দেখা যায় যে সেইটো প্ৰকৃততে এটা ভুৱা বাতৰি আৰু বহুত সময়ত বাতৰিটো যিটো হ'ব লাগিছিলে তাতকৈ বহুত অতিৰাঞ্জিত কৰি পেলাই সমাজত এটা বিড়ম্বনাৰ ই সৃষ্টি কৰিছে আৰু এটা কথা হৈছে কি আমাৰ এতিয়া বৰ্তমান যিবোৰ মিডিয়া হাউচ আছে বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানবোৰ সম্পূৰ্ণ নিৰপেক্ষ কোনো নহয় তেখেতসকলে বহু সময়ত দেখা যায় যে যি চৰকাৰে নাথাকক চৰকাৰী পক্ষৰ হৈ কাম কৰে কিন্তু আচলতে মিডিয়া হাউচবোৰ সাংবাদিকসকলে সংবাদ মাধ্যমে সদায় নিৰাপক্ষভাৱে তেখেতসকলৰ কামবোৰ সম্পন্ন কৰিব লাগে যাতে তেখেতসকলৰ কামৰপৰা আমাৰ সাধাৰণ জনসাধাৰণ যাতে অধিক উপকৃত হয় আৰু এতিয়া বিখ্যাত বাতৰিকাকত বুলিবলৈ গ'লে মই ভাৰতৰ কথাই ক'ম ভাৰতত এতিয়া আছে ধৰক ইণ্ডিয়া টুডে গ্ৰুপ আছে এন ডি টি ভি আছে আপোনাৰ এই আজ টাক আছে আপোনাৰ জি নিউজ আছে ষ্টাৰ নিউজ আছে এনেকৈ তেনেকৈ বিভিন্ন ধৰণৰ চেনেল আছে আৰু আপোনাৰ মিডিয়াৰ পেপাৰৰ ভিতৰত নিউজ পেপাৰৰ ভিতৰত দ্যা টেলিগ্ৰাফ আছে হিন্দু আছে পাঞ্জাৱ কেশৰী আছে দ্যা ডেকান হেৰাল্ড আছে আৰু আমাৰ কলকাতাৰ অমৃত বাজাৰ পত্ৰিকা আছে এইখিনিয়ে আৰু সাধাৰণতে আমাৰ বিখ্যাত বিখ্যাত বা চেনেল আৰু বাতৰিকাকত